হয় নমস্কাৰ কিনো কৰিব আছোঁ এনেই শুই বহি ক'ত আছে হয় চাহ তাহ নাই খোৱা দেই বৰ্তমানলৈকে খালে নাই বাৰু আপুনি অঁ মাতশাৰ বেলেগ বেলেগ লাগিছে অঁ কি মনত পৰিলে কওকচোন আপোনাৰ দোকান দোকান ভাল বেয়া মাজতে আৰু এদিন এদিন বেয়া হা মই যে বৰ্তমান দোকানৰ ওচৰতে আছোঁ পাই ও বিকিনো কেনেকে এদিন এদিন বিকি হ'লে দুদিন বিকি নহয় সেনেকুৱা হয় কেতিয়াবা কেতিয়াবা হয় সেনেকে আৰু চাইকেল যে এতিয়া সেইটো কি বুলি কয় নতুনকে আহিছে দেই এই কেলে চাইকেল ল'ম বুলি ভাবিছে নি অঁ চাইকেল আহিছে এইটোটো বুলি কয় লেডিছো বহুত নিউ নিউ মডেলৰ আহিছে জেনছো আহিছে আছে পাঁচ হাজাৰ পা পোন্ধৰ হাজাৰ এয়ালৈকে আছে আৰু ভালবোৰ লাগিলেতো কি বুলি কয় বেবী চাইকেলো আছে অঁ ৱাকাৰো পাব আছে চবেই আছে ও আছে আছে ৰেঞ্জাৰ চাইকেল এতিয়া নতুন মডেল এখন আছে ভালেই সেইখনো এইবোৰ আজিকালি বৰ ল'ৰাবোৰে চলাই এইবোৰ গিয়াৰ লগা নে কি সেইবোৰ আছে ও এইবোৰ পাঁচ হেজাৰ ন হেজাৰ দহ এনেকে হ'লেও কিবা এটা কম বেচ হ'ব বাৰু চিনাকি মানুহ যে লেডিজ চাইকেলো আছে লেডিজ চাইকেল আপুনি চাৰে পাঁচ হেজাৰ

অঁ হেৰিটো কি বুলি কয় অঁ লেডিজ নে বেলেগ কিবা জেনছৰ কাৰণে অঁ আহিব দামটো এতিয়া আপুনি দোকানলে আহিলে হ'ব চাই মেলি কিবা এটা হেৰি কৰি দিম ন বাকী ঘৰত চবৰে ভাল ভাল ভাল ভালেই ভালেই এনেই পিকনিকটো ক'ত খোৱা হ'ল বাৰু অঁ তাকে মই সেই বগীবিলৰ ফালে গ'লো পাই লগৰবোৰৰ লগত ও পাৰ্টীত যে পাৰ্টী বুলি ক'লে গাহৰি মাংসই চলে গাহৰি হাঁহ তেনেকে আৰু চলে চলে ৰহি বীয়েৰ সেইবোৰেই চলে অঁ নাই নাই নাই এইটো কি বুলি কয় দোকানৰ পৰা যামহে এতিয়া এতিয়ালৈকে গম নাপাইছোঁ আপুনি ক'ত আছে অঁ অঁ বহুদিন মানুহবোৰৰ দেখা দেখি নাই ভালে ভালে কি কৈছে কিনো কৰিব ঘৰতে আছে চাগে

অঁ কোন জেগা বাকী মাহঁতৰ ঘৰত চবৰে ভাল ন অঁ এই দছ তাৰিখে আহিব ন চাইকেল কিনিবলে অঁ এই আগবেলা অহা হ'বনে পাঁচবেলা অহা হ'ব বা হা হা অঁ দোকানখন চিনি পায়েই চাগে ও পাৰিব সোনকালে মোৰ দোকান খুলিলে দছটা এঘাৰটাত খোলোঁহে অঁ তেনে কিন্তু হেৰি কি বুলি কয় আহিলে ফোন এটা কৰি আহিবা দেই অঁ ঠিক আছে